আপুনি বিহুৰ বিষয়ে কি কি জানে কওকচোন নমস্কাৰ মই বিহু বিষয় লৈ আমাৰ অসমীয়া পৰম্পৰা আৰু বিহুটো আমাৰ তিনিটা বিহু হয় মাঘ বিহু বহাগ বিহু কাতি বিহু বেছিভাগ আমি বহাগ বিহুটো বেছি ফূৰ্তি কৰোঁ আৰু বহাগ বিহুটো এতিয়া বহাগ বিহু আহি আছে যিহেতু এপ্ৰিল মাহ বিহু বহাগ বিহু বুলি ক'লে মানে আমি সৰুৰপৰা ডাঙৰলৈ ন কাপোৰ লওঁ আৰু গছ পাতে যেনেকৈ সলায় বহাগৰ বিহুত চাৰিওফালে সেউজীয়া কৰি আমিও মানে ন নতুন কাপোৰ এসাঁজ পিন্ধোঁ বিহু বুলি বিহু বজাৰ কৰা হয় পিঠা পিঠা বহুত বনোৱা হয় লাড়ু পিঠা নাৰিকল পিঠা ঘিলা পিঠা তিলপিঠা কোমল চাউল ইডলি এইবিলাক বহুত বনাওঁ বহুত ভাল লাগে আৰু উৰুকাৰ দিনা আমি ৰাতি জেতুকা খুন্দি গছপাতৰ জেতুকা খুন্দি ৰাতি লওঁ মানে এই সকলো পিঠা সান্দহ পুৰি শেষ হৈ পেলাই ৰাতি লগাওঁ ৰাতিপুৱা আকৌ সৰুতে আমি নেপাওঁ ককা আইতাহঁতে কোৱা শুনোঁ আৰু সেইখিনি বোলে এই আকৌ ৰাতিপুৱা গৰু মূটৰ লগত ধুলে বোলে নখবিলাক বেমাৰ নহয় তেনেকুৱা তাৰপিছত ছাত বনাওঁ ৰাতি এই লাও বেঙেনা থেকেৰা এইবিলাক বহাগ বিহুত গৰুক হেৰি কৰিবৰ কাৰণে গা ধুৱাবৰ কাৰণে মাহ হালধি ৰাতিপুৱা মাহ হালধিয়ে দি আমিও ধুওঁ গা ঘৰটো চাৰিওফালে চফা কৰোঁ আৰু ডাঙৰক সেৱা কৰোঁ নামঘৰলৈ যাওঁ নতুন বছৰ আহিলে বুলি নামঘৰত সেৱা কৰোঁগৈ ডাঙৰক সেৱা কৰোঁ আৰু আও ইঘৰ সিঘৰলৈ যাওঁ এশ এবিধ বনাওঁ আমি শাক সেইদিনা একদম বিচাৰি ফুৰি গোটেই বাৰীত এশ এবিধ আমলৈটোপ খাওঁ সেইটো আমাৰ অসমীয়া পৰম্পৰা গৰু বিহুদিনাখনি খোৱা হয় আমলৈটোপ কণীৰ লগত বনাওঁ মজা লাগে আৰু এইবিলাক আৰু জেতুকা বিহু ল'ৰা সৰু ল'ৰা ছোৱালীবিলাকে মানুহ বিহুৰ দিনাখনি গৰখীয়া লৰাবিলাকে হুঁচৰি গায় পদধূলি পেলাই ঘৰত ভাল লাগে আও ফূৰ্তি আৰু বিহু নাম গাওঁ আৰু বিহুত আমি গছ তলৰ বিহু মাৰোঁ জেং বিহু মাৰোঁ তেনেকৈ আৰু বহুত ফূৰ্তি আৰু মাহঁতৰ জীয়ৰী হৈ থাকোঁতে মাহঁতৰ কাপোৰবিলাক পিন্ধোঁ আৰু ইযোৰ পিছত সিযোৰ ইদিনা ইযোৰ সিদিনা ইযোৰ মুগা কাপোৰ এই তেনেকৈ পিন্ধোঁ আৰু তাৰপি বিহু চবচে বিহু ভাল লাগে বহাগ বিহুটোৱে আৰু বহাগ বিহু কাতি বিহু কঙালী বুলি কয় কাতি বিহুত মানে এই মানে কঙালী মানে সেইটো সময়ত মাহ পিঠা সান্দহ অলপ পোৱা হয় তথাপি ইমান নহয় আৰু তুলসী তলত শৰাই আগবঢ়োৱা হয় কাতি বিহুক তেনেকৈ শৰাই আগবঢ়োৱা হয় পিঠাকণ খোৱা হয় ঘৰত চাকি বাতি জ্বলোৱা হয় আৰু মাঘ বিহুত হৈছে অকল ভোজৰ আৰু মাছ মাংস অঁ এইবিলাক পিঠা লাড়ু মেজিক জ্বলোৱা হয় মেজি জ্বলোৱা দুই তিনিদিনৰ আগৰপৰা মেজি ৰখীয়া কৰে ল'ৰা গৰখীয়া ল'ৰাবোৰে গাঁও ৰখীয়া দিয়ে আৰু পিছদিনাখন মেজি জ্বলাই ভোজ খাওঁ ভোজ খাই চুঙা পিঠা পোৰোঁ চুঙাত দিওঁ চাউলৰ পিঠা আৰু দৈ চিৰা মানে একদম ভোগালী আৰু মানে ঘৰত সকলো বস্তু থাকে আৰু মাঘ বিহুত সেই তেনেকুৱা খালি ব'হাগ বিহুটোত আমি ন নতুন গছ পাতে ওলাই আমি সকলো নিজেও নতুন কৰোঁ ঘৰ দুৱাৰো চফা কৰোঁ ঘৰ বাৰী ফুৰাও চফা কৰা হয় তেনেকৈ আৰু বহাগ বিহুটো আমি বেছি ফূৰ্তি কৰোঁ বহাগ বিহুত